আপোনাৰ গাঁও অঞ্চলত বিশেষকৈ নগৰ নগৰতকৈ অকমান অসুবিধাৰ সন্মুখীন হ'ব লাগে বিশেষকৈ গাঁৱত আপোনাৰ ব্যৱসায়বোৰ চলাবলৈ আপোনাৰ যাতায়তৰ ব্যৱস্থা পাতিৰ লগত কথা আছে ৰাস্তা পাতিৰ লগত কথা আছে আপোনাৰ সেইকাৰণে মানে গাঁও অঞ্চলত অকমান ব্যৱসায়টো চলাবলৈ অসুবিধাৰ সন্মুখীন অলপ বেছিকৈ হয় নগৰীয়া অঞ্চলতকৈ সেইকাৰণে মানে গাঁৱত এতিয়া সম্পূৰ্ণ যাতায়তৰ সম্পূৰ্ণ যাতায়তৰ ব্যৱস্থাটো নাথাকে বিশেষকৈ ডাঙৰ ডাঙৰ যান বাহন বা বিশেষকৈ ডাঙৰ যান বাহন বা ট্ৰাক এইবোৰ সোমাবলৈ আপোনাৰ গাঁও অঞ্চলত অকমান ৰাস্তা পদূলিৰ পৰা অসুবিধা হয় আপোনাৰ সেইকাৰণে মানে বস্তুবোৰ আপোনাৰ আনিবলেও অকমান অসুবিধা হয় গাঁও অঞ্চলত নগৰ নগৰ অঞ্চলত কিন্তু সেইবোৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব দেখা পোৱা নাযায় কাৰণ নগৰৰ ৰাজপথ ৰাজপথ ঘাইপথবোৰ ৰাস্তা পদূলিবোৰ ভাল আৰু বিশেষকৈ গাঁৱত আপোনাৰ গ্ৰাহক গ্ৰাহকৰো প্ৰব্লেম থাকে বহুতো এতিয়া ব্যৱসায় কৰিবলৈ গ্ৰাহক হয়তো আপুনি সম্পূৰ্ণ মানে যিমান বিচাৰে সিমান নেপাবও পাৰে আপুনি গাঁও অঞ্চলত নগৰ অঞ্চলত আপুনি গ্ৰাহকৰ ইমান প্ৰব্লেম নাথাকে বিশেষকৈ কিয় নগৰ অঞ্চলত আজিকালি প্ৰায়বিলাক মানুহে দেখোন নগৰ অঞ্চলতে বসবাস কৰিবলৈ লৈছে গাঁৱতো আজিকালি প্ৰায় গাঁও গাঁও অঞ্চলৰ প্ৰায়বিলাক মানুহে আজিকালি নগৰত বসবাস কৰিবলৈ লয় আৰু নগৰত ব্যৱসায় কৰিবলৈ লয় কাৰণ নগৰত মানে বস্তুটো আপুনি আমদানি ৰপ্তানি কৰিবলৈ ভাল হয় কাৰণ কিয় নগৰ অঞ্চলত বিশেষভাৱে প্ৰয়োজনীয় বস্তুবোৰ বিশেষকৈ পায় কিছুমান বস্তু হয়তো গাঁৱত নেপাবও পাৰে আপোনাৰ পা প্ৰয়োজনীয় সামগ্ৰী কিছুমান বিশেষকৈ নগৰতহে পোৱা যায় সেইকাৰণে নগৰত ব্যৱসায়বোৰ মানে ভাল হয় গ্ৰাহকৰো ভিৰ লাগে আপোনাৰ গাঁও অঞ্চলত কিয় কি গাঁও অঞ্চলত কাৰণ আপোনাৰ গ্ৰাহকটো আপোনাৰ গাঁও অঞ্চলটো ক'বলৈ গ'লে গাঁৱৰ এখন দোকান বা এটা ব্যৱসায়ী চলাবলে আমাৰ এতিয়া বৰ্তমান গাঁৱত দোকানেই আছে বাৰু কাৰণে সেইখন হ'লেও সম্পূৰ্ণ বস্তু আমাৰ সেই গাঁওখনৰ দোকানসমূহটো পোৱা নাযায় কাৰণ সেইটো আনিবলে আপুনি আকৌ নগৰলৈ যাবই লাগে সেইকাৰণে আমাৰ নগৰীয়া অঞ্চলত ব্যৱসায় চলোৱা মানুহবিলাকৰ অকমান সুবিধা হয় কাৰণ কিয় নগৰত নগৰত গ্ৰাহকৰো প্ৰব্লেম নাই আৰু নগৰীয়া অঞ্চলত নগৰীয়া অঞ্চলৰ যাতায়তৰ আৰু একো প্ৰব্লেম নাথাকে কাৰণ ৰাস্তা পদূলিও নগৰী নগৰীয়া কলেতো ৰাস্তা পদূলি আপোনাৰ ভালেই হ'ব সেইকাৰণে মানে নগৰত একো প্ৰব্লেম পোৱা নাযায় গাঁও অঞ্চলতকৈ বিশেষকৈ নগৰ অঞ্চলত নগৰ অঞ্চলত মানে ব্যৱসায়টো ভাল হয় বুলি মো মই ভাবোঁ কাৰণ মানে গাঁৱত আপুনি এতিয়া এখন এতিয়া এইখিনি বস্তু আনিবলৈ আপোনাৰ গাড়ীখন গাড়ীখনেই আপোনাৰ ৰাস্তা বিশেষকে প্ৰথম চাব আপোনাৰ ৰাস্তা ৰাস্তা পদূলি ৰাস্তা পদূলিটো আপোনাৰ ভাল নহ'লেতো আপুনি গাড়ীখনতো আনিব নোৱাৰে ন সেইখন এতিয়া নগৰতটো সেই ব্যৱসায়টো থাকিলে ক'লে কাৰণ নগৰত নগৰতটো সেই ব্যৱসায়ত থাকিলে গ'লে নগৰত আপোনাৰতো যাতায়ত ব্যৱস্থাবোৰ ভাল হয় সেইকাৰণে মানে নগৰত আপুনি সেইটো সোনকালে মানে আপুনি সমিধান কৰি আপুনি বস্তুটো আনিব পাৰে নগৰত গাঁৱত কিন্তু সেইটো অকমান সন্মুখীন মানে সেই প্ৰব্লেমটো সন্মুখীন দেখা পোৱা যায় গাঁও অঞ্চলত বিশেষকৈ নগৰ সেইকাৰণে মানে গাঁও অঞ্চলতকৈ নগৰীয়া অঞ্চল অকমান ব্যৱসায় কৰাটো অকমান সুবিধাজনক হৈ পৰিছে বুলি মই ভাবোঁ কাৰণ এতিয়া হ'লেও নগৰীয়া বুলি গাঁও নগৰ বুলি কথা নাই এতিয়া নগৰ অঞ্চলত যিমানখিনি এতিয়া বস্তু দোকান পোৱা যায় আজিকালি সেই গাঁও অঞ্চলতো সেইটো সেইটো আজিকালি পোৱা যায় সেইটো সুবিধা আহি পৰিছে বিশেষকৈ এতিয়া ইণ্টাৰনেটৰ যুগ হ'ল ইণ্টাৰনেটৰ এতিয়া বহুতো সুবিধা অসুবিধা বহুতো সুবিধা মানে গাঁও অঞ্চলতো আপুনি এতিয়া পাব বিশেষকৈ আমাৰ গাঁৱত আছে এতিয়া গাঁৱৰ আমাৰ বিশেষকৈ বহুতকেইখন দোকান আমাৰ এতিয়া গাঁৱত ইণ্টাৰনেটৰ সু ব্যৱস্থা থকা দোকান আহি পৰিছে কাৰণ মানে কিয় তেনেকৈ এতিয়া গাঁও আৰু নগৰৰ মাজত পাৰ্থক্য চাবলৈ গ'লে ক'লে আপুনি নগৰৰ এতিয়া নগৰীয়া জীৱন যিটো নগৰীয়া নগৰত বাস কৰা লোকসকলে লৈ আছে সেই সুবিধাকন কিন্তু গাঁৱৰ গাঁৱৰ লোকসকলেও সেইটো গাঁও অঞ্চলৰ লোকসকলেও এতিয়া সুবিধাকন লৈছে কিন্তু যাতায়তৰ ব্যৱস্থা যাতায়তৰ যদি আপুনি কিবা এটা সৰহ বস্তু বাৰু মানে ডাঙৰকৈ আনো বুলি ভাবে কিছুমান তেতিয়া হয়তো অকমান ট্ৰাক চাক অকমান সোমাবলৈ দিগদাৰ হ'ব পাৰে কাৰণ গাঁৱৰ অঞ্চলৰ ৰাস্তা পদূলিবোৰ ঠেক ৰাস্তা পদূলিবোৰ ঠেক কাৰণে আপোনাৰ মানে গাঁও অঞ্চলত অকমান অসুবিধাৰ সন্মুখীন হয় অসুবিধা ক'বলৈ গ'লে বহুখিনি অসুবিধাৰ সন্মুখীন হয় কাৰণ নগৰ অঞ্চলতকৈ গাঁৱৰ ৰাস্তা পদূলিবোৰ ঠিক আপোনাৰ যেনেকৈ নগৰত নগৰৰ সকলো ৰাস্তা পদূলি আপোনাৰ বহল ফ'ৰ লাইন হ'ল আজিকালি প্ৰতিখন চহৰতে প্ৰতিখন কিন্তু গাঁৱত আকৌ আপুনি সেইটো ফ'ৰলাইন ব্যৱস্থা নাপায় গাঁৱৰ ৰাস্তা পদূলিবোৰ আপোনাৰ এতিয়া আমাৰ বিশেষকৈ আমাৰ সন্মুখতে এতিয়া যিটো আমাৰ গেলেকীতো নাগালেণ্ড যোৱা ৰাস্তা তাতে এতিয়া আপোনাৰ এজাক বৰষুণ দিলে ক'লে আপোনাৰ বাৰিষা চিজনত ৰাস্তাটো কিয় মানে পানীৰে উপচি পৰে পথটো কিয় কাৰণ পথ আৰু পথ আৰু পথাৰ সমানে হৈ পৰিল সেইকাৰণে মানে অকমান আমাৰ এতিয়া গাঁৱত ব্যৱসায় কৰিবলৈ অকমান অসুবিধা হয় বিশেষকৈ নগৰৰ নগৰত সেইটো সেইখন সু সু ব্যৱস্থা আছে বুলি মই ভাবোঁ কাৰণ নগৰৰ বিশেষকৈ নলা নৰ্দমা আছে আপোনাৰ বৰষুণ এজাক দিলে ক'লেও পানীবোৰ নলাইদি বাগৰি যাবলৈ বহুতখিনি সুবিধা কৰি দিছে আজিকালি নগৰতো আমাৰ গাঁৱত কিন্তু সেইটো সেইটো এতিয়ালৈকে হোৱা নাই আমাৰ গাঁৱত এতিয়া মুঠাই বা নদীৰ পানীয়ে বহুতো ক্ষতি কৰে কাৰণ সেইটোতো আপোনাৰ ব্যৱসায় ব্যৱসায় ব্যৱস্থাতে পৰে ন এতিয়া আমাৰ আৰু বিশেষকৈ গাঁৱৰ অঞ্চলৰ ৰাইজসকলে যিসকল আমাৰ লোক বাসবাস কৰি আছে আমাৰ গাঁৱত তেখেতসকলৰ মানে কি হ'ল আমি ধান চাউল বিকি আমি ধান চাউল বিকি আমি বস্তুটো বিব ধান চাউল খেতি কৰিয়ে ধান চাউল বিকিয়ে আমাৰ সেইটো এটা ব্যৱসায় কৰিয়ে আমি চলি থাকোঁ চলি থাকোঁ কিন্তু এতিয়া এনেকুৱা হৈছে যাতায়তৰ ব্যৱস্থা কাৰণে আমাৰ তাৰমানে সেইবোৰ অকমান হেৰি হৈ পৰিছে বিশেষকৈ প্ৰব্লেম হৈ পৰিছে যাতায়তৰ ৰাস্তা পদূলি সু ব্যৱস্থা নাই কাৰণে এতিয়া আমাৰ ধান চানবোৰ বিক্ৰী কৰাটো আমাৰ অকমান অসুবিধা হৈ পৰিছে কিয় কাৰণ কি যাতায়ত ব্যৱস্থা নহ'লে ক'লে কোনো এটা ব্যৱসায়ীয়ে ব্যৱসায়ী ভালদৰে চলাব নোৱাৰে ভালদৰে চলাব নোৱাৰে কাৰণ কিয় আপোনাৰ গাড়ী মটৰ কথা আছে গাড়ী মটৰ আপুনি নাহিলে ক'লে আপোনাৰ বস্তুখিনি নিবলৈ আজিকালি নিব কেনেকৈ সেইকাৰণে মানে যাতায়ত ব্যৱস্থাটো অকমান সু হ'লেহে তে গাঁও অঞ্চলত অকমান সুবিধা হয় ইমান মানে ব্যৱসায় কৰিবলৈ সুবিধা হয় সেই হিচাপত ক'বলৈ গ'লে আপোনাৰ নগৰ অঞ্চল গাঁও অঞ্চলতকৈ অকমান নগৰ নগৰ অঞ্চলত অকমান ব্যৱসায় কৰিবলৈ অকমান সুবিধা বুলি মই ভাবোঁ কাৰণ কিয় নগৰীয়াবোৰে তেন তেনেবোৰ অসুবিধাৰ সন্মুখীন হ'ব লগা বুলি মই লগা নাই বুলি মই ভাবোঁ কাৰণ নগৰত তেনেকৈ কোনো নদী বা নদী পানীয়ে বা পথাৰৰ খেতি মাতিয়ে একো অনিষ্ট নদ নদী পানীয়ে একো অনিষ্ট কৰিব নোৱাৰে কাৰণ নদীখন সদায় গাঁৱৰ মাজেদিয়ে বৈ যাব ন ঠিক তেনেকুৱা ধৰণৰ কথা নগৰীয়া অঞ্চলত অকমান চহৰতকৈ গাঁৱতকৈ অকমান নগৰীয়া অঞ্চলত ব্যৱসায় অকমান চলাবলৈ অকমান সুবিধা হয় বুলি মোৰ মতে মানে মই ক'ব বিচাৰোঁ